মই আজাদ জুহতীয়াৰ পৰা কৈছিলোঁ আপুনি গাঁও পঞ্চায়তৰ সভাপতি নহয় জানো দিব্য দিব্য ছাৰ ছাৰ ভালেই আছেনে বিহু ভালকৈ গ'ল আচ্ছা হয় হয় হয় আমাৰো ভালেই মই আজাদ অঞ্চলৰ যুহতীয়া গাঁৱৰ পৰা যোগল হাজৰিকাই কৈছিলোঁ মই এটা বি মই বিশেষ কাৰণত আপোনাক ফোন কৰিলোঁ আমাৰ মানে এই ঘৰৰ কাৰণে আমি অনলাইন কৰি আছিলোঁ মা দেউতাৰ নামত কিন্তু আজিলৈকে ঘৰ এটা পোৱা নহ'ল এতিয়া মোৰ এতিয়া মোৰ নামত মই অনলাইন কৰিম বুলি ভাবিছোঁ মানে ঘৰৰ কাৰণে প্ৰচেছটো কেনেকুৱা হ'ব বাৰু মোক অলপ ক'বচোন হয় হয়

ডকুমেণ্টছ সব আছে অঁ হয় হয় ডকুমেন্ট আছে গোটেইখন হয় হয় হয় আছে আছে খাজানা ৰচিদ অঁ আছে আছে

হয় সব জেৰক্সৰ ছাৰ জেৰক্স লাগিব নেকি হয় হয় হয় হয় হয় হয় হয় হয় হয় মই জমা দিমগৈ বাৰু পাই আছে বাৰু হয় হয়

হয় হয় এইবাৰ নতুনকৈ কৰিম বুলি ভাবিছো মোৰ নামতে চি এছ পি চেন্টাৰত কৰিম হয় আছে আছে অঁ তাত কৰিম হয় সব তাত অনলাইনটো কৰি আপোনাৰ তাত জমা দিমগৈ নহ্ পঞ্চায়তত হয় হয় চাই ল'ব লাগিব অঁ হয় হয় ভালকৈতো কৰিব লাগিব হয় হয় আগতে অনলাইন কৰিছিলোঁ কিন্তু পোৱা নাছিলোঁ ঘৰ এইবাৰ মোৰ নামত কৰিম আৰু ভালদৰে অনলাইনটো কৰি আপোনাৰ তাত

অঁ হয় আপোনাৰ তাত দি যাম দেই অঁ ধন্যবাদ দেই ছাৰ এইকণ সহায় কৰাৰ বাবে মোৰ আজাদ যুহতীয়া গাঁও দেউতাৰ নাম প্ৰদীপ হাজৰিকা আছিলে দেউতাই ঘৰ পোৱা নাই আগতে অনলাইন কৰিছিলে কিন্তু নাই তেনেধৰণৰ কোনো চৰকাৰী চাকৰিয়াল নাই চৰকাৰী চাকৰিয়াল নাই ফেমিলি মেম্বাৰ চাৰিজন আমাৰ

অঁ

অঁ হ'ব দিয়ক থওক